মই ৰান্ধি ভালপাওঁ প্ৰথমে মই মায়ে কেনেদৰে ৰান্ধিছিলে তাকে চাই মই শিকিছিলোঁ মই ভাত ৰান্ধোঁ চাহ বনাওঁ মই মাছ বনাবলৈ মাংস বনাবলৈ শিকিছিলোঁ মই সকলো ধৰণৰ বস্তু ৰান্ধিবলৈ শিকিলোঁ মই ৰাতি মাংস বনাওঁ মাছ ভেদাইলতাৰ আঞ্জা বনাওঁ মাছেৰে ভেদাইলতাৰ আঞ্জা বনাওঁ মাছৰ টেঙা বনাওঁ সৰু মাছ কলপাতত দি বনাওঁ মাছ কচুৰে ৰান্ধোঁ বিভিন্ন ধৰণে মাছ ৰান্ধোঁ মাছ উপকাৰী সেইবাবে মানুহে মাছ বনাব লাগে মাংস বনাবলৈ বিভিন্ন ধৰণে বনাব পাৰি মাংস বইল কৰিও বনাব পাৰি মাছ সিজাইয়ো মাছ বইল কৰিও বনাব পাৰি

মাছ মাংস পুষ্টিকৰ সেইবাবে মানুহে মাছ বনাই খাব লাগে পনীৰো বনাওঁ পনীৰ বনাই খালে ভাল